মোৰ প্ৰিয় সাঁতোৰ গন্তব্যস্থান বুলি ক'লে প্ৰথমে পুখুৰী উল্লেখ কৰিব লাগিব কিয়নো প্ৰথম আবদ্ধ পানীতেই সাঁতোৰ শিকিছিলোঁ কাৰণ প্ৰথম যেতিয়া সাঁতোৰ নাজানিছিলোঁ তেতিয়া ডাঙৰ হ্ৰদ বা হেৰিয়ত শিকিবলৈ শিকিবলৈ অসুবিধা হয় সমুদ্ৰ তীৰ বুলি ক'লে আমাৰ ইয়াত বাৰু আমাৰ এই অঞ্চলত সমুদ্ৰ তীৰ নাই আমাৰ অঞ্চলত এই জলাশয় বুলি ক'বলৈ গ'লে আমাৰ ঠিক ঘৰৰ পাছফালে এটা ডাঙৰ জান আছিল যিটো জানে গৈ ডিমৌ নামৰ নদীখনত সংযোগ হয় আৰু আমি সেই জানটোতে এই পুখুৰীত শিকাৰ পিছত প্ৰায় আমি লগৰ সমনীয়াৰ লগত স্কুলৰপৰা অহাৰ পিছত সেই জুম পাতি পাতি আমি এই তাত সাঁতোৰ সাঁতোৰিবলৈ যাওঁ য'ত আমি বিভিন্ন প্ৰতিযোগিতা পাতোঁ যেনেকৈ বুৰ মৰা সাঁতোৰ প্ৰতিযোগিতা চিলনী সাঁতোৰ প্ৰতিযোগিতা আৰু এই সেই জানটোৰ পাৰত এখন এই কি এখন ফিল্ড আছিল আৰু আমি সকলোৱে সেই ফিল্ডখনৰপৰা গৈ কোনে কিমান দূৰত জপিয়াব পাৰে জানটোত তাৰ আমি সাঁতোৰ প্ৰতিযোগিতা পাতোঁ সাঁতোৰিবলৈ গ'লে ইমান ভাল লাগে যে আমি ঘৰলৈ মনতেই নপৰে গধূলি হৈ যায়গৈ আৰু সেই সাঁতোৰাৰ বাবে ঘৰত বিভিন্ন প্ৰকাৰে আমাক গালি গালাজ দিয়ে গতিকে আমি এই সাঁতোৰিবলৈ খুব ভালপাওঁ মুঠৰ ওপৰত আমাৰ অঞ্চলৰ সকলো মানুহে সাঁতোৰাৰ বিষয়ে জানে আৰু তেওঁলোকে বিভিন্ন ধষ্ণে সাঁতোৰিব পাৰে আৰু যাৰ বাবে আমাৰ এই বাৰিষা বানপানী অহা সময়ত পথাৰত হওক বা ঘৰৰ বাৰীতে হওক সেই পানীৰ পৰা আমি আত্মৰক্ষা কৰিবলৈ আমি নিজকে নিজে সাজো হৈ থাকোঁ গতিকে আমাৰ পিছৰ চামকো আমি তেনেকৈ সাঁতোৰ শিকাওঁ সাঁতোৰ শিকাৰ কাহিনী কওঁ সাঁতোৰ শিকি যেনেকৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰি মানুহ কেনেকৈ বিভিন্ন ধৰণে উপযোগী হয় বিভিন্ন ক্ষেত্ৰত দেখা যায় আমাৰ ৰাজ্য চৰকাৰে সাঁতোৰাৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰে কিয়নো সাঁতোৰাৰ এটা অভ্যাসে আপোনাক আপোনাৰ স্বাস্থ্যটোৰ বাবে বহুখিনি সবল যত্ন লয় গতিকে কিছুমান ক্ষেত্ৰত দেখা যায় ভালকৈ সাঁতোৰিব পাকৈত হ'লে মানে তো ৰাজ্য চৰকাৰ হওক বা এই কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকক পুৰষ্কৃত কৰে আৰু বিভিন্ন চাকৰিও তেওঁলোকক যো যোগাৰ কৰি সময়ত দিয়ে গতিকে সাঁতোৰা এটা খুব ভাল উপযোগীতা আছে সাঁতোৰ শিকিব লাগে মানুহে সাঁতোৰাৰ ৰ্বিভিন্ন উপকাৰী কামবোৰে সাঁতোৰবিদে কৰিব লাগে সাঁতোৰাৰ কাৰণে মানুহে এই বিভিন্ন মুকলি ঠাই বাচি ল'ব লাগে য'ত আপোনাৰ জেং জাবৰ বা অন্য কাঁইটজাতীয় গছ নাথাকে তেনেকুৱা থাকিলে সময়ত আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে গতিকে আপুনি পুখুৰীতে হওক বা হ্ৰদতে হওক আপুনি প্ৰথম সাঁতোৰটো ভালকৈ শিকি শিকিলৈহে পিছত সেইবিলাক কামৰ বাবে যত্ন ল'ব লাগে বা সাঁতোৰাৰ এই বিভিন্ন প্ৰতিযোগিতাত যে যাব লাগে সেইবুলি মই ভাবোঁ